অ' হেল্ল' বাইদেউ মোক মানে কাপোৰ অলপ লগা আছিল এই মেখেলা চাদৰ যোৰা অ' কিমানমান দাম হ'বনো অ' হেৰি এই এইয়া এ চি কটনৰ নে এইয়া কি বুলি কয় পদ্মিনি যোৰা পদ্মিনি যোৰাটোত আৰু বাৰশ মান হ'ব আৰু অ' অ' আকৌ সৰু গামোচা ডাঙৰ ফুলৰ সৰু গামোচা হ'লে অ' গামোচা নেবেচে আৰু মানে ডাঙৰ গামোচা সৰু গামোচা আৰু বাকি হেৰি এইয়া কি বুলি কয় সৰু ল'ৰা ছোৱালীৰ কাপোৰবিলাক অ' কিমানমান দাম হ'ব অ' আৰু চাৰ্টত এইয়া ডাঙ ডাঙৰ ল'ৰা ছোৱালীবিলাকৰ

অঁ মানে অলপ কাপোৰবিলাক আৰু অলপ বেছিকৈ লগা আছিল মানে বিয়া এখন আছিল তাৰকাৰণে লাগে আৰু অলপ বেছি বেছিকৈ সেনেকৈ বাৰু মই হেৰি কৰি ল'ম আৰু অলপমান বেছি বেছিকৈ ল'মনে সেইটো কাৰণে অলপ কম কৰি ল'ব আৰু দামবিলাক চিক্স অলপ কম কৰিলে অ' ঠিক আছে বাৰু মই লাগিলে আপোনাক ফোন কৰি ল'ম এতিয়া ৰাখিছোঁ